যদি জুইত ৰন্ধা হয় তেনেহ'লে ৰন্ধনৰ সময়ত দীঘল কাপোৰ পিন্ধি লওঁ নহ'লে তেল দিয়াৰ সময়ছোৱাতে তেল আহি হাতত পৰিব শাক সিজাই থকা সময়ত নিমখ হালধি জোখমতে হৈছে নে নাই তাক চাওঁ কোনটো পাচলিৰ লগত কোনটো মিলিব তাক ৰন্ধাৰ আগতেই মিলাই লওঁ যদি মই মাংস ৰান্ধোঁ তাত কি কি মচলা দিলে আৰু কিমান পৰিমাণৰ জলকীয়া দিলে খাবলৈ সোৱাদ হ'ব তাক পৰীক্ষা কৰি চাওঁ চাহ বনোৱাৰ সময়ত চেনি চাহপাত পৰিমাণ মিলাই লওঁ